হয় হয় হয় অঁ অঁ সলাই দিম সলাই দিম একো কথা নাই আপুনি লৈ আহিব কাপোৰযোৰ সলাই দিম বেলেগ আপুনি ৰিটাৰ্ণ লৈ ল'ব বেলেগ এযোৰ অঁ

কইনাক পিন্ধাব পৰা অঁ অঁ ভাল ভাল কাপোৰ আহিছে এতিয়া নতুন ডিজাইনৰ দাম কমো কম দামত ভাল কাপোৰ পাব আপুনি প'লি পাটৰ চাব নেকি প'লি পাট আহিছে এতিয়া নতুনকৈ অঁ অঁ অঁ অঁ হ'ব বাৰু দাম অঁ নাই দামটো বাৰু ঠিকে আছে আপোনালোকৰ আপুনি লৈয়ে থাকে আপোনাৰ পৰা ক'ত দাম বেছি ল'ম নহয় আৰু আপোনাৰ পৰা দামটো বেছি নলওৱেই লৈ থাকে যেতিয়া আপুনি অঁ অঁ অঁ হ'ব মই কেতিয়া যাম আপোনাৰ তাত কাইলেকে আগবেলাৰ ভিতৰত যাম ন অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ ঠিক আছে গৰমত পিন্ধা ধুনীয়া কটন কাপোৰ আহিছিল ল'ব নেকি তেনেকুৱা দাম খুব বেছি দাম নহয় কম দামতে অঁ আপোনাৰ পাঁচশ ছশৰ ভিতৰতে হৈ যায় ধুনীয়া কটন কাপোৰ গৰমত পিন্ধা অঁ অঁ অঁ অঁ অঁ ধুনীয়া আহিছে কাপোৰকেইযোৰ ভাল কাপোৰ মানে বহুতে নিছে ভাল বুলি কৈছে মোক পাইছোঁ আপোনাক তেনেকুৱাও দিম দুযোৰ মান অঁ অঁ মই হ'ব আৰু দামটো আপোনাৰ পৰা মিলাই ল'ম আৰু ক'ত বেছিকে ল'ম ন' আপোনাৰ পৰা দামটো মিলাই ল'ম মই বেছি নলওঁ হেৰি মই অঁ অঁ মই আপোনাৰ দহটা দহটাৰ ভিতৰত গৈ পাম আপোনাৰ ঘৰত অঁ অঁ অঁ অঁ সেইখিনি সময়ত যাম মই আপুনি চাই পেলাই ল'ব আৰু সেইযোৰ কাপোৰযোৰ ভালকে থ'ব মই ঘূৰাই লৈ আহিম কাপোৰযোৰ অঁ অঁ অঁ অঁ সেইযোৰ মই সলাই আনিম দিয়ক অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে দিয়ক অঁ ঠিক আছে মই ৰাখিছোঁ অঁ